বৰ্তমানৰ ঘটনা বুলি ক'লে সাধাৰণতে বহু ঘটনাই সদায় ঘটি থাকে আমাৰ ওচৰে পাঁজৰে ভাল লগা বেয়া লগা সকলোবিলাকেই তাৰে ভিতৰত আমোদজনক বুলি ক'লে অলপদিন আগতে অসমীয়া চিনেমা ৰঘুপতি চিনেমাখন ৰিলিজ হৈছিলে আৰু সেই চিনেমাখন যথেষ্ট জনপ্ৰিয় হৈছে আজিৰ তাৰিখত আৰু সেইটো আমাৰ অসমীয়া চিনেমা জগতৰ কাৰণে খুব এটা ভাল কথা কাৰণ কি হয় অসমীয়া চিনেমাবোৰ ধৰক বলিউড বাকী ছাউথ ইণ্ডিয়ানৰ সেই ফিল্মবিলাকৰ নিচিনাকৈ ইমান এটা জনপ্রিয় নহয় কিন্তু এই ৰঘুপতি হওঁক বা তাৰ আগতে আৰু দুখনমান ফিল্ম আছে যিখিনি অসমীয়া চিনেমা জগতখনত সেই চিনেমাখিনিয়ে বহুত উন্নতি কৰিছে ৰিলিজ হোৱাৰ পিছত মানুহে হললৈ গৈছে চিনেমাৰ চোৱাৰ মানুহৰ যিটো মানসিকতা অসমীয়া চিনেমা চোৱা সেইটোও বাঢ়িছে আৰু এটা কথা ৰঘুপতি ফিল্মখনত যিসকল এক্ট্ৰেছ অভিনেতা অভিনেত্রী আছে যিসকল আছে নতুনেই হওঁক বা পুৰণিয়েই হওঁক তেওঁলোকে সঁচাকে যি ধৰণে অভিনয় কৰিছে সেই ফিল্মখনত সচাঁকে মানে আমি ক'বলগীয়া তেওঁলোকক ভাল কথাখিনি সচাঁকে ক'বলগা আৰু চিনোমাখনৰ কাৰিকৰী দিশতোও খুব বেছি এটা উন্নত খুব ধুনীয়া তেওঁলোকৰ যোনখিনি জেগা শ্বুটিং কৰিছে তেওঁলোকে খুব ধুনীয়াকৈ তেওঁলোকে দেখাইছে আৰু তেওঁলোকে যিখিনি আজিৰ যুৱ প্ৰজন্মৰ মাজত মানে যিখিনি তেওঁলোকে অসমীয়া চিনেমাৰ প্ৰতি তেওঁলোকে যিখিনি দেখুৱাইছে সেইখিনি সচাকে শলাগ ল'বলগীয়া তেওঁলোকৰ কাৰণ অসমৰ চিনেমা হিচাপে ইমান এখন ভাল অৰ্থপূৰ্ণ কাহিনী থকা অভিনয় সকলো ফালতে আগবঢ়া চিনেমাখন এনেকুৱা এখন ফিল্ম যাতে আমাক দিছে তেওঁলোকে আমি সঁচাকে তেওঁলোকক ভাল পাইছোঁ মানে আৰু অতি বহুত মানুহে বহুত বেছি মানুহে ৰঘুপতি চিনেমাখন চাইছে আৰু ভালো পাইছে মই চিনেমাখন চাইছোঁ অলপ দিনৰ আগতে ময়ো চিনেমাখন চাইছোঁ আৰু চাই থাকোঁতে মানে এক মুহূৰ্তৰ কাৰণেও মই ইফালে সিফালে চাব পৰা নাছিলোঁ অকল চিনেমাখনতেই আঢ়ৈঘন্টা তিনিঘন্টা যিমান টাইমৰ আছিল অকল চিনেমাখনে চাই থাকিলোঁ আৰু অসমৰ বাহিৰৰ হলতো চিনেমাখন চলিছে আৰু সেইটো অসমীয়া চিনেমাৰ যে এটা ভাল দিন আহিছে সেইটো কথা স্পষ্ট কৰি দিছে কাৰণ বাহিৰত আমাৰ অসমীয়া চিনেমা এখন চলা বুলি ক'লে আমি সঁচাকৈ গৌৰৱান্বিত মানে সেইটো কথা লৈ